সৰু ল'ৰা ছোৱালীবোৰে আজৰি সময়ত সিহঁতে খেলা ধূলা কৰি বেছিকৈ বিশেষভাৱে ভাল পায় আগৰ দিনত কবলৈ গ'লেতো সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া আমি সৰু আছিলো তেতিয়া ওলাই যাওঁ বন্ধু বান্ধৱীৰ লগত খেলোঁ সেনেকৈ ঘৰৰপৰা ওলাই গৈ পেলাই খেলা ধূলা কৰা হয় তাৰপিছত আহোঁ ঘৰত আহি পেলাই কিতাপৰ কিতাপ লৈ পেলাই পঢ়া যায় কিন্তু আজিকালি সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া আজিকালি ম'বাইল টি ভি ম'বাইল হাতে হাতে হৈ গৈছে ইণ্টাৰনেট আজিকালি যিহেতু ইণ্টাৰনেটৰ যুগ ঘৰৰ মানুহে মানে ঘৰতে বহি পেলাই সৰু ল'ৰা ছোৱালীবোৰে ম'বাইলতে ইউটিউব চাব ইউটিউব গেম খেলিব আজিকালি মানে সেই যোনবোৰ আমি বাহিৰত খেলা ধূলা খেল ধেমালিবোৰ আছিলে আজিকালি সেইটো নোহোৱা হৈ পৰিছে আজিকালি মনোৰঞ্জনৰ বাবে ল'ৰা ছোৱালীবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ফেচবুক চাব চ'চিয়েল মিডিয়াত আজিকালি খুব সংযোগ হৈ গৈছে মানে সিহঁতে একদম নেৰানেপেৰাকৈ মানে চাই থাকে আৰু কোনো সময়সীমা নাই তাতে মগ্ন হৈ গৈছে যাৰ বাবে মানে আগৰ দিনৰ যোনটো খেল ধেমালিৰ নিচিনা বস্তু আছিলে সিহঁতে সেইটো চিনি নোপোৱা হৈছে আৰু লগৰ মাজত যোনটো এটা আহ যাহ থাকিব লাগে সেই বস্তুটো নাইকিয়া হৈ গৈছে সেই কাৰণেও প্ৰায় মানুহৰ এতিয়া দেখিবলৈ পোৱা যায় যে ইটোৱে সিটোৰপৰা বহুত দূৰত্ব আহি গৈছে মানে লগৰবিলাকৰ মাজতেই সিহঁতৰ বহুত দূৰত্ব আহি গৈছে সেয়ে আৰু সেইটোৱে ক'ব যাম যে আজিকালি আজিৰ সময়খিনিৰ মনোৰঞ্জনৰ বাবে ল'ৰা ছোৱালীবোৰে ম'বাইলত ইউটিউব চাই ম'বাইলত ভিডিঅ' চায় ৰীল্ছ চাই ফেচবুক চায় ইনষ্ট্ৰাগ্ৰাম চায় সেয়াই আৰু